মোৰ বিদ্যালয়ত পুথিভঁৰাল হয় আছিলে সেই পুথিভঁৰালত বহু ধৰণৰ কিতাপো আছিলে মই শৈশৱত পঢ়া মোৰ মনত হিচাপত মই শৈশৱত বহু ধৰণৰ কিতাপ পঢ়িছোঁ তাৰ ভিতৰতে কেইখনমান হ'ল শামুকৰ মেটত শামুকৰ পেটত মুকুতা আৰু সুগন্ধি পৰীৰ কাহিনী তেনেকুৱা ডক্টৰ বেজবৰুৱা আৰু ধৰক বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনী মহাত্মা গান্ধীৰ জীৱনী অৰ্থনীতি আৰু ৰাজনৈতিক ক্ষেত্ৰত মহাত্মা গান্ধীয়ে কি কিয়ে কি কি ক্ষেত্ৰ আগবঢ়াইছিলে তেনেকুৱা কিতাপবোৰ মই সৰু কালত বহুতো তেনেকুৱা ধৰণৰ কিতাপ পঢ়িছিলোঁ